শিল বৰষুণ ধুমুহাৰ বাবে আজি প্ৰায় এক সপ্তাহৰ পৰা ধুমুহা দিয়া বাবে ঘৰৰ আশে পাশে গছ গছনি ভাঙি পৰাৰ বাবে গাড়ী চলিব নোৱাৰা হৈছে যোনটোৰ বাবে ঘৰতে আৱদ্ধজন হৈ আমি আছোঁ তাৰপিছত শিল বৰষুণৰ পৰা ঘৰৰ টিংখিনি ফুটি ঘৰত পানী পৰিছে যোনটোৰ কাৰণে আমি বৰষুণত প্ৰায় তিতিব লগা হৈছে বৰষুণত তিতিও যদি আমাৰ দুখখিনি কম নহয় আৰু বাঢ়িছে যেন দেখোঁ কিয়নো কাৰেণ্টৰ তাঁৰডাল ছিঙি আজি এক সপ্তাহৰ পৰা কাৰেণ্ট নাই ঘৰত যোনটো কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই আমি গধূলি হ'লেই আন্ধাৰত এক চুকত গৈ গোটেই ঘৰৰ মানুহ বহি দুখ কৰোঁ কিয়নো বতৰটো এনেকুৱা হৈছে আশা কৰিছোঁ যে বতৰটো ভাললৈ আহক কিন্তু আশাৰ পৰিণাম দেখিছোঁ ভাললৈ যোৱা নাই দিনে দিনে ধুমুহা বাঢ়িছে ঘৰত এতিয়া বেপাৰ বুলিবলৈ আমি দোকান এখন আছে দোকানখনৰ পৰা আমি চলিছিলোঁ দোকানখনৰ টিং যেতিয়া শিল বৰষুণে ফুটাই দিলে দোকানৰ বস্তুখিনি আমি ঘৰলৈ আনিব লগা হ'ল কিন্তু ঘৰতো আমাৰ ইমান ঠাই নাই যে দোকানৰ বস্তুখিনি থ'ব পাৰোঁ সেই দোকানৰ বস্তুখিনি প্ৰায় আধা শতাংশ নষ্ট হ'ল যাৰ বাবে আমাৰ আৰ্থিক লোকচান হ'ল যোনটো কাৰণে আমি ভৱিষ্যতৰ কথা ভাবি চিন্তা কৰি মন দুখ লাগিছে এতিয়া বজাৰলৈ ওলাব নোৱাৰা অৱস্থা যিহে শিল বৰষুণ যদি আমি ওলাই যাওঁ আমাৰ মাথাতে পৰে তাৰপিছত ধুমুহা লগতে আহি আছে আমাৰ পাকঘৰৰ টিং কালি ৰাতি ধুমুহাই উৰাই লৈ গ'ল যোনটোৰ কাৰণত আমি ৰাতি ভাত বনাই খাব পৰা নাই চৌকাতে আমি ভাত বনাওঁ সেই চৌকাটোতো পানী পৰি আপোনাৰ খৰি তিতি এতিয়া জুই লগাব পৰা ব্যৱস্থাও নাই আমাৰ ঘৰত যাৰ কাৰণে আমি ভোকে পিয়াহে ঘৰৰ ভিতৰতে আৱব্ধজন হৈ আছোঁ ৰাতিপুৱা হ'লে ৰ'দটো অলপ দেৰি যদিও দিয়ে বৰষুণ চিপচিপাই দিয়ে থাকে যোনটোৰ কাৰণে ঘৰৰ ভিতৰে বাহিৰে পানী ভৰ্তি কালি বজাৰ যাব ওলাওঁতেই আধা ৰাস্তাতে ধুমুহা আকৌ দিলে যাৰ বাবে খোৱা ৰেচনো আনিব পৰা নগ'ল যাৰ কাৰণত ঘৰত ল'ৰা ছোৱালী ভোকে পিয়াহে দিনটো পৰি আছে লাহেকৈ ভাল হ'ব বুলি ভাবোঁতেই ৰাতিলৈ আকৌ দিলেই ধুমুহা শিল বৰষুণৰ সৈতে যাৰ কাৰণে আমি টিপাল এখন ওচৰৰ চুবুৰীয়াৰ পৰা লৈ পাকঘৰত লগাই জুই জ্বলাব লওঁতেই টিপাল ফালি শিল বৰষুণে আকৌ পাকঘৰটো ভিজাই দিলে সেইবাবে আমি লোকৰ ঘৰলৈ যাবলগীয়া হ'ল কিন্তু তেওঁলোকৰো একেই দশা তেওঁলোকৰ বেডৰুমৰ টিঙো উৰাই নিলে কিন্তু পাকঘৰৰ টিংখন তেওঁলোকৰ আছিলে সেই পাকঘৰত টিংখনৰ আশাতেই আমি গোটেই দুয়ো পৰিয়াল বহি নিশাটো প্ৰায়ভাগ অন্তাক্ষৰী খেলি পাৰ কৰিলোঁ কিন্তু অন্তাক্ষৰীতো আমাৰ গান মুখৰ পৰা ওলোৱা জেগাত কান্দোনহে ওলাইছে কাৰণ সৰু ল'ৰা ছোৱালীখিনিৰ মন সুখী কৰিবলৈ পেটৰ ভোকত তাহাঁতক যাতে পাহৰাই অলপ দেৰি থ'ব পৰা যায় সেইবাবে আমি ডাঙৰখিনিয়ে সেইটো খেল খেলি নিশাটো পাৰ কৰালোঁ তেওঁলোকক কেচা চব্জি যোনখিনি আছিলে সৰু ল'ৰা ছোৱালীখিনিক আমি ডাঙৰখিনিয়ে চৌকাতে পুৰি দি চব্জি অকণ বনাই ভাত অলপ বনাই শুকানে শুকানে খুৱালোঁ তাৰপিছত ৰাতিপুৱাতেই যেতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ দেখিছোঁ আমাৰ ঘৰটো ঘৰৰ আগৰ ঠাইত নাইকিয়া ধুমুহাৰে নি আমাৰ ঘৰ আমাৰ ওচৰৰ চুবুৰীয়া ঘৰত লগাই থৈ দিলে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াজনৰ নাম হৈছে মদন তেওঁ এজন বৰ খঙাল মানুহ শুই উঠিয়ে তেওঁ হুলস্থুল কৰিব লাগিছে ধুমুহা দিলেও দিয়ক কিন্তু তহঁতৰ ঘৰটো উৰি আমাৰ চোতালত কেনেকৈ পৰিল সেই কথাখিনি তেওঁ বুজি নাপাই আমাক বহুত ভাবুকি দিলে তাৰপিছত ঘৰ বাৰী নথকাকৈ আমি ধুমুহাতে ছাতি এটা লৈ গোটেই পৰিয়ালৰ মানুহ কাষ চাপিলোঁগৈ ওচৰৰ হস্পিতালত কাৰণ আমাৰ ল'ৰা ছোৱালীৰ গা বেয়া ঠাণ্ডা বৰষুণত তিতি মেলি তাহাঁতৰ অৱস্থা বেয়া হ'ল আমি কাষ চাপিলোঁগৈ হস্পিতালত তাতো আমাৰ নিচিনা প্ৰায় বহুত মানুহ আহিছে কাৰণ তেওঁলোকৰো ঘৰ বাৰী উৰিলে ধুমুহাৰ কাৰণে এইটো প্ৰায় আজিৰ দিনৰ কা কথা নহয় আমি যেতিয়াও শিল বৰষুণ ধুমুহা দিয়ে আমি দুখীয়া মানুহে সদায় আমাৰ ঘৰ বাৰী ত্যাগ কৰি এনেকে ঘাটমাউৰা হৈ ঘূৰি ফুৰিব লগা হয় সেইবাবে এই বতৰকেইটা আহিলে মনটো খামুচ মাৰি ধৰে আৰু ভাবোঁ যে ধুমুহা আৰু শিল বৰষুণ যাতে জীৱনত নিদিলেও ছাগৈ আমি বেয়া নাপাওঁ খৰাং হ'লেও আমাৰ ইমান বেয়া নালাগে কিন্তু এইটো যোনটো অৱস্থাত আমি আজি এক মাহৰ পৰা যুঁজি আছোঁ সেইখিনি কথা ভাবিলেই চকুলো টুপ টুপকৈ পৰে আৰু সেই চকুলোখিনিৰে আমি ইটোৱে সিটোৰ মুখত আনটো মুখত চাই আমাৰ জীৱন পাৰ কৰিছোঁ হস্পিতেলৰ পৰা এতিয়া গাড়ী এখন ভাৰা কৰি যিহেতু পইচা দিবলৈ নাছিলে ধুমুহাৰ বাবে বেপাৰ বন্ধ হৈ যোৱাৰ বাবে গাড়ী মানুহজনক আমি মোবাইল এটা দিলোঁ আমাৰ যোনটো মোবাইল আমি বৰ হেঁপাহেৰে লৈছিলোঁ বাৰশ টকা দিয়া মোবাইলটো আমি গাড়ী ভাৰা হিচাপে মানুহজনক ড্ৰাইভৰজনক দিলোঁ আৰু ড্ৰাইভৰজনে নলও নলওঁ বুলি প্ৰথমতে কৈও শেষত ঘৰ পাই মোবাইলৰ লগত আৰু টকা চাৰিশ বিছাৰিছে সেই কথাটো আৰু দুখ লাগে কিন্তু আমাৰ দুখৰ হিচাপতো কম নহয় আৰু ধুমুহা দিব ল'লে যাৰ বাবে আমি চিধা নামিয়ে ওচৰ চুবুৰীয়া ঘৰত সোমালোঁ তেওঁলোকৰ বেডৰুমৰ টিংখন লগোৱা হ'ল যাৰ বাবে আমি ঠাই পালোঁ থাকিবলৈ ৰাতিটো আৰু থাকি মেলি ৰাতিপুৱালৈ আমি বাঁহ কাটিব আৰম্ভ কৰিলোঁ কিন্তু বাঁহ কাটি থাকোঁতেই শিল বৰষুণ অলপ চিপচিপকৈ দিওঁতেই আমি কি কৰিলোঁ খুটাকেইটা যেনতেন কাটি আকৌ আমি ঘৰৰ ভিতৰত সোমাই দিলোঁ আশা কৰিছোঁ এই শিল বৰষুণটো ৰখিলেহে ভাল পাম বুলি মনটোৱে কিন্তু আশা কৰিলেওনো কি হ'ব এইবোৰ বস্তুতোতো আশা কৰিলে নৰখে কাৰণ বতৰৰ কথা কোনেও ক'ব নোৱাৰে কেতিয়া বদলি যাব কেতিয়া ভাল হৈ যাব কিন্তু জীৱনভৰতো এনেকুৱা নহয় এদিন না এদিনতো ৰ'দ দিবই আৰু সেই ৰ'দটোৰ বাবেই আশা কৰি আমি আগবাঢ়ি আমাৰ টিংখিনি ওচৰ চুবুৰীয়া ঘৰৰ পৰা লৈ আনি বহি আছোঁ যাতে ঘৰটো পুনৰ সাজি লৈ আকৌ এবাৰ আমি হাঁহি ফূৰ্তিৰে জীৱনটো আগবাঢ়ি লৈ যাব পাৰোঁ আজি দুদিনৰ পৰা কাৰেণ্টটো লাহেকৈ দিয়া হৈছে যাৰ বাবে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিছে তেওঁলোকক আমি পঢ়াটো যাতে ৰস নহওঁক ৰখি নাযাওক তাৰ বাবে তেওঁলোকক আমি কাৰেণ্টৰ বাল্ব এটা ৰুমতে লগাই দিছোঁ নতুন ঘৰ এটা যেন তেনকৈ টিঙেদি সাজি আৰু এই ধুমুহাৰ বাবে আমিনো কি ক'ম আৰু সেইমতে আছোঁ আৰু